মই মোৰ অভিজ্ঞতাৰ পৰা যদি ক'বলৈ যাওঁ মই কৰা আটাইতকৈ মনোৰম হাইকটো আছিল কিমিনৰ যাত্ৰাটো সেইদিনা দুহেজাৰ তেইশ চনৰ এপ্ৰিল মাহৰ ছয় তাৰিখ আছিলে সময় ঠিক ৰাতিপুৱা সাত মান বাজিছিল মই আৰু মোৰ লগৰ চাৰিজনী মান ছোৱালী মিলি কিমিনলৈ বুলি আমাৰ নিজৰ গাড়ীখনকে লৈ ফুৰিবলৈ যাব ওলালোঁ গৈ পাওঁতে তাত প্ৰায় এঘাৰ মানে বাজিছিল কিমিন ঠাইডোখৰ অৰুণাচলত আছে যিহেতু অৰুণাচলখন এখন পাহাৰীয়া ঠাই তাত বহুতো ওখ ওখ পাহাৰ আৰু গছ আছে সেইকাৰণে তাত গাড়ী মটৰো বৰ বেছি নচলে নিজৰ গাড়ীখন হোৱাৰ কাৰণে আমাৰ একো অসুবিধা হোৱা নাছিল যদিও আধাবাটতে গাড়ীখন আমাৰ বেয়া হৈ থাকিলে পাহাৰীয়া জেগাত গাড়ী চলাবলৈয়ো অসুবিধা সেইকাৰণে আমি খোজকাঢ়িয়ে তাৰ পৰা তিনি কিলোমিটাৰমান খোজকাঢ়িয়ে তালৈ যাবলগীয়া হৈছিল অলপ কষ্ট হৈছিল যদিও গৈয়ো বেয়া লগা নাছিল কাৰণ আমাৰো বৰ বিশেষ খোজকঢ়াৰো অভ্যাস নাছিল তথাপিও লগৰ কেইজনীৰ লগত লগৰ সমনীয়াৰ লগত গৈয়ে ভাল লাগিছিল তেনেকৈ গৈ থাকোঁতে আমাৰ মাজে মাজে যেতিয়া ভাগৰ লাগে আমি বহি পানী খাওঁ লগত নিয়া বস্তু চিপছ্ খাওঁ লগত নিয়া বস্তুবোৰ তেনেকৈয়ে খাওঁ ৰাস্তাৰ দুয়োকাষে কিছুমান কমলাৰ বাগান আছিল তাৰপৰা আমি মাজে মাজে কমলাও চোৰ কৰি খাইছিলোঁ ৰাস্তাত কমলা বাগানবোৰ দোখিবলৈ বহুত ধুনীয়া লাগিছিল তাৰপৰা মানে চাবৰ কাৰণে তেনেকৈ গৈ গৈ আমি প্ৰায় এঘাৰ মান বজাত গৈ তাত পাইছিলোঁগৈ কিমিনৰ সেই ঠাইডোখৰ সেই ঠাইকণৰ চাৰিওফালৰ দৃশ্যটো চাবৰ কাৰণে এজোপা গছ আছিল গছজোপাত এটা ত্ৰি হাউচ বনাই দিয়া হৈছিল আমি তাত উঠিয়ে চাৰিওফালে সেই প্ৰাকৃতিক সৌন্দর্যটো উপভোগ কৰিছিলোঁ প্ৰাকৃতিক সৌন্দর্যটো ইমানেই মনোমোহা আছিল যে তাক চাই চাই থাকিলে মানে তাৰ পৰা আঁতৰি আহিব মন নেযায় তাৰ পাছত সেই তাৰ সেই ঠাইডোখৰৰ প্ৰাকৃতিক সৌন্দর্য উপভোগ কৰি থাকোঁতে সময় প্ৰায় চাৰে পাঁচ মানে বাজিছিল গধূলিও হৈ আহিছিল সেই ঠাইডোখৰৰ সূৰ্যাস্তৰ যিটো সময় সেই সময়কণ অতি মনোমোহা আছিল সেই ঠাইৰ পৰা সূৰ্যাস্তৰ সময়কণ বা সূৰ্যাস্তৰ সেই আকাশখন দেখিবলৈ বহুত ধুনীয়া লাগিছিল যেতিয়া সূৰ্যাস্ত হৈছিল সূৰ্যটো যেতিয়া ডুব যাব লৈছিল বেলি ডুব যাব ডুব যাব লোৱাৰ লগে লগে ৰাঙলী বেলিটো যেতিয়া পশ্চিম আকাশত ডুবিছিল গোটেই আকাশখন আকাশখনৰ আকাশখনেই সৌন্দর্য বৃদ্ধি কৰিছিল চৰাইবোৰ নিজ নিজ বাহলৈ উৰি গৈছিল চৰাইৰ কোলাহল গধূলী সময়ৰ ফিৰফিৰিয়া বতাহ সঁচাকৈয়ে বহুত ভাল লাগিছিল তাত থাকিপিনে এই হাইকটো মোৰ কাৰণে বহুত আনন্দপূৰ্ণ আছিল আৰু সদায়ে মনত থাকি যাব